হেল্ল' অঁ এইটো বিদ্যুৎ বৰ্ডত লাগিছে অঁ মই মানে এইবুলি জি পে' যোগেদি এই মই এবাৰ এই মাহৰ বিল পৰিশোধ কৰিছিলোঁ অঁ মই এতিয়ালৈকে নিশ্চিত হোৱা নাই তাৰমানে মোৰ বিদ্যুতো পৰিশোধ এইমাহৰ হ'ল নে নহ'ল বিল হয় হয় মই পে'মেণ্ট প্লেটফৰ্মৰ ৱেবছাইটত মোৰ একাউণ্ট লগ ইন কৰিছিলোঁ আৰু নিশ্চিত হোৱা নাই এতিয়ালৈকে বৰ্তমান হৈছে নাই পে'মেণ্ট অঁ সেই মই জানিব বিচাৰিছিলোঁ যে এতিয়ালৈকে বিদ্যুৎটো এতিয়া পৰিশোধ হ'ল নাই এইমাহৰ বিষয়ে মোক জনাব আপোনালোকে ঠিক আছে বাৰু পিছত জনাব আপোনালোকে চেক কৰি পেলাই হয় হয়